হেল্ল'

হেল্ল' অ কওকচোন

ময়ো যাম নাই আমাৰ অনুদানৰ ঘৰ অহা নাই নহয় তাকে পঞ্চায়ত অফিচলৈ যাম বুলি ভাবিছোঁ ঘৰ অ তাৰ অ সেই তাৰ ওপৰতে এখন মানে মিটিং এখন দিম বুলি দিম আৰু আলোচনা কৰিবলৈ সভাপতিয়েও খবৰ খাতি নকৰে গুৰুত্ব নিদিয়ে সেই বিষয়ত তাৰ মানে মিটিং এখন দিব লাগিব

অ আমি মানে বহুত সমস্যাত আছোঁ আৰু অ অ অ আমি দি অ অ একেলগে যাব পাৰিম আৰু অ অ অ অ অ ক'ব লাগিব মানুহবিলাকক মাতি লৈ পেলাই যাব লাগিব কেইগৰাকীমান

অ লেটিনটো আমাৰ তাৰপিছত সেইবিলাক পদূলিয়ে পদূলিয়ে দিব লাগে খেৰ দিয়া পোৱা নাই অ অ হয় হয়